অঁ হয় হয়

অঁ অঁ হয় হয় অঁ আমি ছাত্ৰ ছাত্ৰীসকলৰ পৰা হাণ্ড্ৰেড মানকৈ যদি লওঁ বেয়া বেয়া হ'ব নেকি সেইটো আৰু আমি যিহেতু ষ্টাফৰ যিকেইজন আছোঁ সেইকেইজনো মিলি আমি যিমানখিনি পাৰোঁ সিমানখিনি দিম আৰু ঠিক আছে অঁ সেয়াই যিহেতু আমি কলেজত লগ পামেই গতিকে আমি লগপাই ভালকৈ পাতিম আৰু অঁ অঁ ঠিক আছে বাৰু দিয়ক হ'ব অঁ